হেল্ল' অঁ মই নকৰিলোঁ নহয় তই কৰিলি মই নেজানো নহয় তই নক'লি আকৌ তই ক'ব লাগিছিলে মই আকৌ গমেই নেপাওঁ নহয় তই এতিয়া কেনেকৈ কৰিলি

অঁ হ'ব এইটো মই কৰিবই লাগিব তই আৰু নক'লি আৰু ক'ব লাগিছিলে তহঁতি এতিয়া ধান চানবোৰ কেনেকৈ ৰুইছ মই

আৰু আৰু কেনেকৈ তহঁত কি কৰিলি

অঁ মই কৰিব লাগিব তই নক'লি আৰু এতিয়া তহঁতি ধানবোৰ কেনেকৈ ৰুইছ অঁ মইতো এইবাৰ নকৰিলোঁৱে মইতো কৰিবই লাগিব অঁ মই কৰিবই লাগিব মোক ক'বি দেই আকৌ তেতিয়া আহিলে মানে কঠীয়া কেনেকৈ দিছে কঠীয়া কঠীয়া কঠীয়া কেনেকৈ দিছে কঠীয়া অঁ যাম

অঁ হ'ব দে মই উলিয়াম অঁ হ'ব দে